ৰাজহুৱা সেৱা আৰু নীতি প্ৰশাসনত স্থানীয় চৰকাৰৰ ভূমিকা হয় ৰাজহুৱা সেৱা আৰু নীতি প্ৰশাসনত স্থানীয় চৰকাৰৰ যথেষ্ট ভূমিকা আছে যিসমূহ ৰাজহুৱা সেৱা জনসাধাৰণে পাব লাগে সেই ক্ষেত্ৰত চৰকাৰে গাঁও ভুঁইৰ পৰা আৰম্ভ কৰি অৰ্থাৎ গ্ৰাউণ্ড লেভেলৰ পৰা আৰম্ভ কৰি উৰ্ধতম মহললৈকে চৰকাৰৰ দৃষ্টি ভালকৈ থকাটো উচিত কিয়নো ৰাজহুৱা সেৱাসমূহৰ ক্ষেত্ৰত চৰকাৰে যিসমূহ আঁচনি বা যিসমূহ সুবিধা জনসাধাৰণৰ বাবে সৃষ্টি কৰে সেইসমূহ আঁচনিয়েই হওক বা সেইসমূহ সুবিধা যিসমূহ জনসাধাৰণে ভালদৰে পাব লাগে অৰ্থাৎ যাৰ প্ৰয়োজন আছে যাক অত্যন্ত বেছি প্ৰয়োজন অৰ্থাৎ যিজন ব্যক্তিয়ে সেই সুবিধাটো পোৱাৰ কাৰণে যোগ্য সেইজন ব্যক্তিয়ে পোৱাৰ ক্ষেত্ৰত চৰকাৰে ভালদৰে চালি জাৰি চাব লাগে হয় ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ৰাজহুৱা সেৱা বুলি ক'লে আমি সাধাৰণ জন সাধাৰণ জনতা হিচাপে বা এজন সাধাৰণ নাগৰিক হিচাপে বিভিন্ন আঁচনিসমূহৰ কথাই বুজি পাওঁ এইসমূহৰ ক্ষেত্ৰত আমি আজি দেখিবলৈ পাই আছোঁ অৰুণোদয় আঁচনি যিটো আমাৰ অসম চৰকাৰৰ পৰা প্ৰদান কৰা হৈ আছে অৰুণোদয় আঁচনিয়েই হওক বা বিভিন্ন ধৰণৰ যি আমাৰ ম মাহে মাহত চাউল দিয়া হয় কি বুলি কয় ইয়াক ৰা ৰাষ্ট্ৰীয় অন্ন যোজনানে প্ৰধানমন্ত্ৰী অন্ন যোজনাৰ যিটো চাউল দিয়া হয় ভালদৰে নামটো মনলৈ আহা নাই সেয়েহে ক্ষমা কৰিব যি আমাৰ পোৱা যায় এইসমূহৰ ক্ষেত্ৰত বা বিকলাংগসমূহৰ ক্ষেত্ৰত যিসমূহ নীতি নিয়ম বা যিসমূহ সুবিধা সেই ক্ষেত্ৰত মই ব্যক্তিগতভাৱে ওচৰে পাজৰে যি দেখি আহিছোঁ সেয়া যেন বিভিন্ন ধৰণৰ দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে বিভিন্ন ধৰণে দুৰ্নীতি কৰি যিয়ে পাব লাগে সেইসকল ব্যক্তিক নিদি যিয়ে নাপালেও চলিব পাৰে বা যাক প্ৰয়োজন নাই তেনেকুৱা ব্যক্তিয়েও সেই সুবিধাসমূহ অৰ্জন কৰা দেখিবলৈ পাইছোঁ সাধাৰণ কথা এটি মই নিজে এজন চাকৰিয়াল হয় চৰকাৰী চাকৰিয়াল হয় মই যে ছোৱালী হয় আৰু মই বিয়া হ'লোঁ বিয়াৰ পিছত বিয়াৰ পিছত যিহেতু মানুহৰ অঁ মা দেউতাৰ প্ৰতি দায়িত্ব আছে দায়িত্ব কৰ্তব্য মোৰ পালন কৰিব লাগিব সেয়া মোৰ সদায় থাকিব কিন্তু যিহেতু মই বিয়া হৈ বেলেগ এখন ঘৰলৈ গুচি আহিলোঁ সেইখন ঘৰত যিহেতু মই এতিয়া নাথাকোঁ মা দেউতাৰ প্ৰতি থকা দায়িত্বটো মই পালন কৰিব লাগিব সেইটো এটা বেলেগ কথা কিন্তু মোৰ দাদা এজন খেতিৰ লগতে গৰুৰ ফাৰ্ম আছে সৰুকে আৰু কৰে তেওঁ গাখীৰ চাখীৰ বিক্ৰী কৰে লগতে সৰু সুৰাকে খেতি কৰে মোৰ মায়ে আজি ইমান দিনে অৰুণোদয়ৰ পৰা বঞ্চিত হ'ল মোৰ দেউতাই খেতি কৰিছিলে মোৰ দাদাই খেতি কৰে এতিয়া সৰু সুৰাকে হ'লেও সি ষ্টাৰ্ট কৰিছে কৰি আছে গতিকে তেওঁলোকে এতিয়ালৈকে কৃষকৰ যি এটা আমাক অনুদান দিয়া হয় কৃষকসকলক বা অৰুণোদয় যি আঁচনি সেই আঁচনিৰ পৰা বা এই কৃষকৰ এই অনুদানটোৰ পৰা মোৰ দেউতা মোৰ দাদা মোৰ মায়ে আজিও বঞ্চিত হৈ আহিছে কিয় মোৰ মা এগৰাকী সাধাৰণ গৃহিণী হয় মোৰ মায়ে অৰুণোদয় পোৱা বা নোপোৱাক লৈ মোৰ কোনো ধৰণৰ আক্ষেপ নাই কিন্তু মই এইকাৰণে ক'বলৈ বাধ্য হৈছো যে মোৰ ঘৰৰ ওচৰৰ যিসমূহ যিকৈ মোৰ ঘৰৰ ওচৰৰে লোক যাৰ ঘৰত স্কৰ্পিঅ' দুই তিনি ঠাইত ডাঙৰ ডাঙৰ প্লট ডাঙৰ ডাঙৰ ঘৰ যাৰ কোনো ধৰণৰ অভাৱ নাই মাহত বা বছৰত এখন গাড়ী চেঞ্জ কৰেই সিহঁতে সিহঁতৰ মাক খুৰাকে কিন্তু কি পায় অৰুণোদয় পায় আৰু এজন খেতিয়কৰ মাকে কিন্তু অৰুণোদয়ৰ পৰা বঞ্চিত গতিকে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত মই এটা সাধাৰণ উদাহৰণ হিচাপে মই ঘৰখনকে দিব বিচাৰিলোঁ বা দিলোঁ হয় আমি হয়তো সেয়া প্ৰাপ্য নহয় মোৰ মা মোৰ দাদাহঁতে সেইখিনিৰ প্ৰাপ্য নহ'বও পাৰে সেইকাৰণে নাপাব পাৰে সেইটো ঠিকে আছে কিন্তু ওচৰে পাজৰে যিখিনি মানুহত আমাৰ দৃষ্টিত প্ৰাপ্য নহয় সেয়া বাৰু চৰকাৰৰ দৃষ্টিত কেনেদৰে প্ৰাপ্য হয় সেয়া জানো আমি চালি জাৰি চোৱাৰ দৰকাৰ নাই সেয়া জানো আমি চৰকাৰৰ ধন এনেই অপচয় কৰি থকা নাই ৰাজহুৱা সেৱাৰ নামত ৰাজহুৱা জন জনসাধাৰণৰ নামত যিখিনি টকা পইচা চৰকাৰে খৰচ কৰি আছে যিসমূহ দৰিদ্ৰ পৰিয়ালক চৰকাৰে দৰিদ্ৰতাৰ পৰা মুক্ত কৰি ভালদৰে খোৱা বোৱা পিন্ধা উৰাৰ ক্ষেত্ৰত চৰকাৰে সা সুবিধা দিয়াৰ যত্ন কৰিছে সেই ক্ষেত্ৰত বাৰু চৰকাৰে এইটো কথা মন কৰিছেনে নাই যে যিয়ে পাব লাগে সিয়ে পাইছেনে গাঁৱৰে এগৰাকী মহিলা যিয়ে আনৰ ঘৰত ধান চাউল জাৰে যাৰ গিৰিয়েকে আনৰ বাৰীত কাম কৰে দিন হাজিৰা কৰে সেই গৰাকী দাদা সেইগৰাকী বৌৱে আজিলৈকে কোনো ধৰণৰ আঁচনিৰ আওতাত অহা নাই এয়া বাৰু কিয় হৈছে এই ক্ষেত্ৰত কি চৰকাৰৰ কৰণীয় নাই নেকি নিশ্চয় আছে মই চৰকাৰক ইয়াত দোষ দিব বিচৰা নাই কিয়নো বৰ্তমানৰ চৰকাৰে আমাক যথেষ্ট পৰিমাণে যিমান পাৰিছে তেওঁলোকে সহায় কৰিবলৈ চেষ্টা কৰিছে কিন্তু যিসমূহ মাজত যিয়ে এইবিলাক কাম কাজৰ দায়িত্বত আছে যিসমূহ বিষয়া কৰ্মচাৰী আছে তেওঁলোকে বাৰু এই ক্ষেত্ৰত কিয় অলপমান সজাগ নহয় কিয় বাৰু তেওঁলোকে সেই বঞ্চিত ব্যক্তিসকলক যিসমূহ সঠিক অৰ্থত সেইসমূহৰ যোগ্যতা আছে যে সঠিক অৰ্থত সেইগৰাকী মানুহে প্ৰাপ্যখিনি পাব লাগে সেইগৰাকী মানুহে সেই আঁচনিসমূহ সেই সেৱাসমূহৰ পৰা কি কাৰণত বঞ্চিত হ'ব লাগে বাৰু এই আঁচনিৰ কথা মই বাদ দিলোঁ আন আন ক্ষেত্ৰত ৰাজহুৱা সেৱাৰ ক্ষেত্ৰতে কৈছোঁ ৰাজহুৱা সেৱা বুলি কোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ ৰাজহুৱা সেৱাৰ কথা ক'ব পাৰোঁ যান বাহনৰ সেৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত আমাৰ ৰাজ পঢ়িব পাৰে চৰকাৰে বিভিন্ন সেৱাসমূহ চৰকাৰী সেৱাসমূহ আমি পোৱাৰ কাৰণে কোনসকল ব্যক্তি প্ৰকৃতাৰ্থত যোগ্য কোনসকল ব্যক্তিয়ে খন পোৱাৰ বাবে আচলতে পাব লাগে সেইসমূহ ব্যক্তিক চিনাক্ত কৰি চৰকাৰে উচিত ব্যৱস্থাৰে তেওঁলোকক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰি সমাজত সকলৰ সকলোৰে লগত খোজত খোজ মিলাই আগবঢ়ি যোৱাত সহায় কৰিব লাগে এয়া মোৰ এক অনুৰোধ নীতি প্ৰশাসনত স্থানীয় চৰকাৰৰ ভূমিকা নীতি প্ৰশাসনত হয় নীতি প্ৰশাসনত স্থানীয় চৰকাৰৰ ভূমিকা যথেষ্ট আছে নীতি বা প্ৰশাসনৰ দিশত কিছুমানে কিছুমান নীতি নিয়ম কিছুমানৰ কাৰণে কি হয় শিথিল হয় আৰু কিছুমানৰ কাৰণে অতি কঠিন হয় কিয় সকলো নীতি নিয়ম সকলোৰে বাবে সমান হ'ব নোৱাৰে নেকি পাৰে এতিয়া

সেই চাৰ্কোল অফিচত এদিন দুদিন তিনিদিন নহয় দহ দিনলৈকে আমি অহা যোৱা কৰিবলগা হয় কিয় বাৰু তেনেকুৱা হয় প্ৰশাসনিক দিশত চৰকাৰৰ ভূমিকা আছে আমাৰ নিচিনা সৰু সৰু জনসাধাৰণৰ ক্ষেত্ৰত আমি যাতে সকলোৱে সমানে আৰু অতি সহজতে সাধাৰণ জনসাধাৰণে বিভিন্ন সমস্যাসমূহ সমাধান কৰাত সাধাৰণ জনসাধাৰণে যাতে সকলো সুবিধা গ্ৰহণ কৰাত সহায়ক হয় সেই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত বুলি মোৰ ব্যক্তিগত মনোভাৱ